হাঁহ কুকুৰা পালনত যথেষ্ট গুৰুত্বপূৰ্ণ ভূমিকা ল'ব লাগে আৱৰ্জনা চাফ চিকুণৰ ক্ষেত্ৰত যদি সমন্বয়ভাৱে খেতি কৰা হয় যে হাঁহ বা কুকুৰাৰ পামখন ঘৰ পামঘৰটো এটা ফিচাৰীৰ ওপৰত যদি নিৰ্মাণ কৰা হয় তেতিয়া সেই ফিচাৰী পুখুৰীটোৰ

নিৰ্মাণ কৰিলে তাত মাছ উৎপাদন কৰিবৰ কাৰণে সহজ হয় মাছক খাদ্য নিদিলেও হ'ব হাঁহ কুকুৰাক খাদ্য দিলে হাঁহ কুকুৰাৰ যিখিনি আৱৰ্জনা সেইখিনি মল সেইখিনি মাছে খাব আৰু মাছ ডাঙৰ হ'ব যদি পুখুৰী নাথাকে তেতিয়া হাঁহ কুকুৰা সেই আৱৰ্জনাখিনি মল্লখিনি চাফা কৰি নি এটা গাঁত মাটিৰ গাঁত খান্দি তাক ৰ'দ আৰু বৰষুণ নপৰা ঠাইত অলপ দিন ৰাখি যদি খেতি কৰা জেগাত শাক পাচলি বা অন্যান্য খেতি কৰা জেগাত দিয়া হয় আৰু সেই শাক পাচলি খেতি কৰা সকলোখিনি খুব সুন্দৰভাৱে হয় আৰু ই জৈৱিকভাৱে প্ৰস্তুত হয় সেয়েহে হাঁহ কুকুৰা আৱৰ্জনাৰ ক্ষেত্ৰত এই কথাখিনি গুৰুত্ব দিলে কৃষকজন উপকৃত হ'ব